অঁ হেল্ল' তেজপুৰ মেডিকেল কলেজ হয়নে হয় মই ঠেলামৰাৰ পৰা কৰিছিলোঁ ফোন মোৰ মানে আপোনাৰ এই চাৰ্জাৰী এটা কৰাব লগা আছিলে এই তাকে সেইকাৰণে মানে খবৰ ল'বলৈ ফোন কৰিলোঁ তাতে হেৰি মোৰ মানে এইটো চাৰ্জাৰীটো আপোনাৰ ই এন টি বিভাগৰ হ'ব মানে তাতে আপোনাৰ ই এন টি চাৰ্জন আছেনে তাতে হয় এতিয়া সেই কেনেকৈ মানে বাৰু হেৰি আগবাঢ়িব লাগিব কামবোৰ কেনেকৈ ডক্টৰ কেতিয়া বহে

হয় আৰু তাতে আপোনাৰ মানে সকলো এইবোৰ টেষ্ট আদি এইবোৰ কৰিব তাতেতো হৈ যাব চাগে ন

আৰু থকা মেলা এতিয়া আপোনাৰ মানে কেবিন পোৱা যাব নাই বাৰু কেবিন চেবিন

অঁ কেবিনৰ এনেই কেনেকৈ বাৰু কেবিনৰ হেৰিবোৰ দামবোৰ আৰু এই এনেকৈ ৱাৰ্ডত থাকিলে

তাতে মানে মোৰ এইটো হেৰিৰ কাৰণে যে মানে ই এন টিৰ কাৰণে যে মানে ই এন টি ডক চাৰ্জনহে লাগিব মানে স্পেচিয়েলিষ্ট হয় হয় অঁ আৰু এনেই হেৰি পিছত তাৰ কিমান দিন থকা মেলা এইবোৰ ক'ব পাৰিব জানো এইবোৰ অঁ অঁ অঁ প্ৰথম মানে ডক্টৰক লগ ধৰাৰ পিছতহে তেওঁ হেৰিটো দিব পাৰিব ন এতিয়া মই অহা সোমবাৰে গ'লে এই কিমান সময়ত গ'লে পোৱা যাব বাৰু ডক্টৰক অঁ অঁ বাৰু বাৰু

অঁ অঁ অঁ বাৰু ঠিক আছে বাৰু হ'ব ঠিক আছে